কওকচোন অঁ কওক অ অ

অঁ অঁ ঠিক আছে বাৰু আপোনাৰ প্ৰথম হেৰিয়াৰ একাউণ্টটো কোন বেংকত আছে আপুনি লোনটো কিমানমান ল'ব বিচাৰিছে অ দুইলাখমানৰ লাগে আগত আপুনি লোন লৈছিলে নি

আপুনি যদি লোনটো পায় আপুনি তেনেকুৱা ব্যৱসায়ত মানে পইচাখিনি খটুৱাম বুলি ভাবিছে অঁ অঁ অ বাৰু আপোনাৰ দিম বুলি ভাবিছোঁ খালি আপোনাৰ ডকুমেণ্টছখিনি মোক দিব লাগিব অঁ সেইখিনি ডকুমেণ্ট চাই মেলি আপোনাক লোনটো যিমান দূৰ পাৰো দিবলৈ চেষ্টা কৰিম গতিকে আপুনি আকৌ বেংকলে আহিব লাগিব আপোনাৰ কাগজ পত্ৰ কি আছে আমি চাই মেলিহে আপোনাক ক'ব পাৰিম লোনটো দিম বুলি লোনটো ল'লেও আপুনি জানেই লোনৰ দিছে নিয়ম কিমান আছে গতিকে প্ৰতি মাহে মাহে সেইখিনি ঘূৰাব লাগে সুতে মূলে যিখিনি আছে সেইখিনি সময় সময়মতে দিয়া যায় তেতিয়া আপোনাক আমাৰ লোনটো দিয়াত আপত্তি নাই এতিয়া লোনটো দিম বুলি আপোনাক ভাবিছো আপুনি বেংকলে আহিব অঁ অঁ আপোনালোকে যে লোন লোৱা নাই হয় নহয় আপুনি এতিয়া কেইলাখমানৰ কথা ক'লে অঁ দুই লাখ ঠিক আছে হ'ব আপুনি আহিব আপুনি অহা সপ্তাহ মানে আহক ও মই দুটা বজাত পাছত আপুনি আহিলে আপোনাক কামখিনিয়ে হ'ব আৰু চাই মেলি দিব পাৰিম অ অঁ দিয়াটোকে ভাবিছোঁ বাৰু চাইও ল'ব লাগিব আমি দুই লাখ টকা লোন আপোনালোকে ইনভেষ্ট কৰিব সেইখিনি টকা কি কামত গতিকে সেইখিনি আমি চালি জাৰি চাই পেলাই লোনটো দিয়াটো কৰিম আপুনি আহিব লৈ মেলি আহিব চাব লাগিব চাই পেলাইহে দুই লাখহে দিমনে তাৰ ওপৰত বা কমত দিব পাৰিম আমি সেইখিনি চাই লম বাকী আহক এদিন আপুনি কোনদিনা হয় হয় হয়